অঁ দাদা আপুনি ডুমডুমাত পালেহি নেকি অঁ মই মানে এতিয়া ডুমডুমাত নাই মই ৰৈ আছিলোঁ আপোনাৰ কাৰণে মানে ৰৈ থাকোঁতে খুৰীয়ে ফোন কৰিলে তো আমাৰ খুৰাৰ ছিৰিয়াছ হ'ল ছিৰিয়াছ হোৱাৰ কাৰণে মই মানে তিনিচুকীয়ালৈ আহিবলগীয়া হ'ল অঁ এতিয়া আপুনি ইয়াৰ পৰা মোক লৈ যাব পাৰিব নেকি অঁ বেয়া নাপাব ইয়াৰ পৰাই লৈ যাওকহি অঁ অঁ